স্কুলত পেইণ্টিং বুলি ক'লে আমাৰ প্ৰাকৃতিক দৃশ্য ৰামধেনু ভাৰতৰ মেপ বা পৃথিৱীৰ মেপ এটা আম অঁকা এনেকুৱা ফলজাতীয় বা টেবুল এনেকুৱা ধৰণৰ শিকাইছিল স্কুলত শিকা পেইণ্টিঙৰ অভিজ্ঞতা বুলি ক'বলৈ গ'লে মই মোৰ এটা প্ৰশ্ন আহিছিলে পৰীক্ষাত এটা আনাৰসৰ ছবি আঁকা মই ছবি আঁকি দি থৈ আহিলোঁ বহী যেতিয়া বহীখন ছাৰে চালে তলত বিঃ দ্ৰঃ বুলি লিখি দিছে এনেকুৱা আনাৰস নাথাকে এইটো এটা মোৰ জীৱনৰ এটা ডাঙৰ অভিজ্ঞতা মই একেবাৰেই পেইণ্টিং কৰিব নাজানিছিলোঁ সেইটো এটা মোৰ জীৱনৰ ডাঙৰ অভিজ্ঞতা